হেল্ল' দাদা মই আপোনাৰ দোকানৰ পৰা এক প্লে'ট বিৰিয়ানী আৰু এক প্লে'ট মাংসৰ জোল অৰ্ডাৰ কৰিছিলোঁ সেই খাদ্যসমূহ মোৰ ওচৰত আহি পাইছেহি কিন্তু খাদ্যসমূহৰ পৰা এটা বেয়া গোন্ধ আহি আছে ত' মই নাভাবোঁ যে সেইখিনি খাদ্য সতেজকৈ বনাই পঠিওৱা খানা হয় আৰু তাৰ পইচাটো মই আগতীয়াকৈ আদায় কৰি থৈছোঁ সেইবাবে আপুনি হয়তো মোক ইয়াৰ পইচাখিনি ৰিফাণ্ড কৰি দিয়ক আৰু ন'হলে মোক এইটো অৰ্ডাৰ একচেঞ্জ কৰি পেলাই নতুন অৰ্ডাৰ এটা বনাই দিয়ক